মই অসমীয়া ভাষা মোৰ মাতৃৰ মুখৰ পৰা প্ৰথম শিকিছোঁ আমি জন্ম হৈয়ে যি ভাষা যি লহৰ যি শুনি পেলাই ডাঙৰ হৈছোঁ যি গীত যি মাত সকলোবিলাকে আমি অসমীয়াতে শুনিছোঁ সেয়েহে আমাৰ মাতৃভাষা হৈছে অসমীয়া এই ভাষাটো আমাৰ অতিকৈ আপোন সমগ্ৰ বিশ্বতে আমাৰ প্ৰথম পৰিচয় আমি অসমীয়া যিহেতু আমি অসমীয়া ভাষা কওঁ আমাৰ অসমীয়া ভাষাৰ ভাষাটো যথেষ্ট শক্তিশালী ভাষা আমাৰ অসমীয়া ভাষাত এটা ভাষাৰ থাকিবলগীয়া সকলোবিলাক সমলেই আমাৰ অসমীয়া ভাষাত আছে বিশেষকৈ আমাৰ মহাপুৰুষ দুজনে সৃষ্টি কৰা অসমীয়া ভাষাৰ বৰগীত লোকগীত আমাৰ অসমীয়া সমাজত অতিকৈ প্রয়ো প্ৰিয় সকলোৰে অতি প্ৰিয়